ভূপেন হাজৰিকা প্ৰতিভাশ্বালী ব্যক্তি আছিলে এজন তেওঁ এজন কবি সংগীতকাৰ গায়ক অভিনেতা পত্ৰকাৰ আৰু লিখক আছিল আহক জানো ভূপেন হাজৰিকা প্ৰাৰম্ভিক জীৱন পৰিবাৰ কেৰিয়াৰ পুৰস্কাৰ আৰু উপলব্ধি বিষয়ে ভূপেন হাজৰিকা চন ভূপেন হাজৰিকা জন্ম চন ঊনৈছশ ছাব্বিছ আঠ ছেপ্টেম্বৰ তিনিচুকীয়া জিলাত হৈছিলে তেওঁ এই চদা বাহাৰ গানৰ কাৰণে তেওঁক বাৰ্ড অৱ ব্ৰহ্মপুত্ৰ ও কৈছিলে বহুত মানুহে আমি আমাৰ আমি বহুতে ফিল্ম ৰ'দালি ৰ'দালি পৰা তেওঁৰ এটা গান বহুত মচুৰ হৈছিলে ডিল বুকু হম হম কৰে শুনিছেনে এইটো একো চক নাই যে

গান বহুত সুন্দৰ দৰে গাইছিলে আগতে গোটেই ফিল্ম ইণ্ডাষ্ট্ৰীত কব্জা কৰি থৈছিলে তেওঁৰ দৰ্শকৰ তেওঁ দৰ্শকৰ চকুতো পানী তেওঁ শ চকু জল জলীয়া কৰি দিছিলে হয়তো আপোনাক কৈ দিওঁ যে এই গানটো তেওঁ নিজে কম্প'জ কৰিছিলে আৰু নিজে গাইছিলে ভূপেন হাজৰিকাৰ দেউতাকৰ নাম আছিলে নীলকান্ত হাজৰিকা আৰু মা মাতা নাম আছিলে শান্তিপ্ৰিয়া হাজৰিকা তেওঁ নিজৰ দহটা ককায়েক ভায়েকৰ ভিতৰত চবতকৈ ডাঙৰ আছিলে আৰু তেওঁ নিজৰ পঢ়া শুনা গুৱাহাটী ধু ধুবুৰী চো সোনাৰাম হাইস্কুল পৰা পূৰা কৰিছিলে আৰু ঊনৈছশ চল্লিছ চনত ঊনৈছ ঊনষষ্ঠি চনত তেজপুৰ হাইস্কুল পৰা মেট্ৰিক পৰীক্ষা দিছিলে ঊনৈছশ বিয়াল্লিছ চনত কটন কলেজ পৰা ইণ্টাৰ মিডিয়েট নাইনটিন ঊনৈছশ চৌৰাল্লিছ চনত বি এ আৰু ঊনৈছশ ছয়চল্লিছ ছয়চল্লিছ ব চনত বনাৰছ হিন্দী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান ত এম এ পঢ়িছিলে আৰু তাৰপিছত তেওঁ অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী কাম কৰিছিলে তাৰপৰা তে গান চান গা গালে চিনেমাত কমপ'জ কৰিলে তে পদ বিভিন্ন ধৰণৰ পুৰষ্কাৰ পালে পদ্মবিভূছন হৈ গ'ল পদ্মভূছন হৈ গ'ল পদ্মশ্ৰী হৈ গ'ল আৰু কি কি কি ক'ম তেখেত ইমানেই কওঁ সিমানেই কম আজি ইমানতে ইমানতে সমাপ্ত কৰিছোঁ তেওঁ বিষয়ে ক'ব গ'লেতো বহুত ক'ব পাৰি কিন্তু এতিয়া কিমান ক'ম আৰু কৈ গ'লে এতিয়া খতমে নহ'ব সেইকাৰণে ইমানতে সামৰিছোঁ ধন্যবাদ